হয় আমাৰ ঘৰৰ কাষতে অৰুণাচল আছে অৰুণাচলত নৱেম্বৰ বা ডিচেম্বৰৰ সময়ত বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে তাতে বৰফ ওলাই বৰফ বৰফৰ বৰফবোৰ পোৱা যায় তাতে বা তাতে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি এটা দিন কটাই পৰ্বত ইয়াতে আমাৰ ভৈৰৱকুণ্ডত পাহাৰ পৰ্বত আছে বহুত ডাঙৰ ডাঙৰ পাহাৰ আছে তাতে যাই সকলোৱে এসাঁজ খাই ফূৰ্তি কৰে বহুত ভাল লাগে তাতে যাই ফেলাই অনুভৱটো বহুত ধুনীয়া বহুত ভাল লাগে তাতে যায় বা তাতে পৰ্বত যেনে অৰণ্য কাজিৰঙা হয় কাজিৰঙাত গঁড়ৰ কাৰণে বিখ্যাত তাতে গঁড় হৰিণ হাতী জন্তুবোৰ থাকে বহুত ভাল লাগে তাতে যাই ফেলে বহুত তাতে জংঘলবোৰ আছে তাতে যাই বহুত ভাল লাগে বা ভৈৰৱকুণ্ডত পাহাৰত উঠি বহুত ভাল লাগে পাহাৰত উঠি পেলে যেতিয়া আমি পাহাৰ বগাই যাওঁ বহুত এটা ভাল অনুভৱ লাগে বহুত ধুনীয়া এটা অনুভৱ হয় এটা দিন কটাব যায় মানুহবোৰে বহু দূৰ দূৰৰ পৰা আহি বহু দূৰৰ দূৰৰ পৰা আহি মানুহবিলাকে এটা দিন কটাই বা বা বহুত ধুনীয়া এটা অনুভৱ হয় সমুদ্ৰৰ ওচৰতে বগা মাটি আছে বগা মাটিত বহুত ধুনীয়া ডাঙৰ প্ৰকাণ্ড নদী এটা আছে নদীটোত বহুত মানুহে গা বা তাতে ফূৰ্তি কৰে বহুত ভাল লাগে তাতে যাই ফেলাই সেইটো অনুভৱ বহুত নৃত্যও আনন্দিত হয় বা বহুত দূৰৰ দূৰৰ পৰা মানুহবিলাক আহি ফালে বহুত

তাতে পাহাৰত বগাই যায় পাহাৰত চাবলগীয়া ভৈৰৱকুণ্ডত চাবলগীয়া বস্তু বহুত আছে কাজিৰঙাত বহুত বহুত মানুহ যোৱা যায় জীপত যায় ফেলে যেতিয়া এক দেখা পায় তেতিয়া বহুত ভাল লাগে আমাৰ অসমত আছে কাজিৰঙা অৰণ্যত বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি চাই বা ভাল লাগে তাতে আহি বহুত এটা ধুনীয়া অনুভৱ হয় বা অৰণ্যৰ অৰণ্যৰৰ অৰণ্যৰ প্ৰভাৱ পেলাই পৰ্বত অৰণ্যৰ অৰণ্যৰ বহুত বহুত অৰণ্যত বহুত ধুনীয়া লাগে বা অৰুণাচলত বৰফ ওলাই অৰুণাচলত ধুনীয়া প্ৰাকৃতিক দৃশ্য আছে তাতে পাহাৰ পৰ্বত গছ গছনি বৰফ ওলায় বৰফ যেতিয়া ডিচেম্বৰ বা নৱেম্বৰৰ সময়ত যায় তেতিয়া বেছি ওলায় বহুত ভাল লাগে তাতে যাই ফেলাই এটা ভাল অনুভূতি পোৱা যায় তাতে গৈ অৰণ্য তাতে যাই ফেলে বহুতে এটা দিন কটাই বা টাৱাং টাৱাঙত বৰফ পোৱা যায় বা বা তাতে আপেলৰ গছ পোৱা যায় বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি পেলাই তাতে কটাই বহুত ভাল লাগে তাতে যাই ফেলে ভৈৰৱকুণ্ডত ভৈৰৱকুণ্ডত প্ৰায়ভাগ মানুহে ডিচেম্বৰ বা নৱেম্বৰৰ টাইমত আহে পিকনিক টাইপত আহে তাতে পাহাৰ পাহাৰত উঠে বা নদী এটা আছে নদীটোত ধুনীয়াকে গা ধুৱে বা ভৰি ধুৱে বা তাতে অলপমান ফূৰ্তি কৰে তেনেকৈ বহুত ভাল লাগে তেনেকৈ এটা দিন কটাই বহুত ভাল এটা অনুভৱ ফুৰিব লাগে পাহাৰ অৰণ্য বা বৰফখন অৰণ্য পৰ্বতৰ ফালে বহুত আনন্দিত লাগে যাই ফেলাই সেইবোৰ সেইবোৰ ফুৰি থাকিলে বহুত নিজে হোৱা যায় দেখা যায় বা ভূমিখণ্ড পৰ্বত পৰ্বতত বহুত যেতিয়া ভূমিকম্প দিয়ে তেতিয়া পাহাৰ পৰ্বতবোৰ ভাঙি যোৱা এটা সম্ভাৱনা দেখা পোৱা যায় তেতিয়া অলপমান ভয় অনুভৱ হয় কিন্তু যেতিয়া অৰুণাচললৈ যায় বৰফ পোৱা যায় বহুত ভাল লাগে